ভাৰতবৰ্ষ এখন যিহেতুকে ধৰ্ম নিৰপেক্ষ দেশ আমি ইয়াত সকলোৱে মিলা প্ৰীতিকৈ থকাটো আমি সেইটোৱেই ধৰ্ম বুলি ভাবোঁ ধৰ্ম বুলি ক'লে বেলেগ বস্তু একো নাই কুকুৰ শৃংগাল গৰ্দ্দভৰি আত্মৰাম সবাক জানিয়া পৰি কৰিবাহা প্ৰণাম আমি যদি চব জীৱকে মৰম কৰিব পাৰোঁ চব জীৱকে যদি আমি চেনেহ কৰিব জানো তাতকৈ আৰু বেলেগ ধৰ্মত আছে বুলি আমি ভাৰতবৰ্ষত নাভাবোঁ চব জাতি অকল মানুহ বুলি নহয় চব জীৱ মানুহকেই যে মৰম কৰিব লাগিব তেনেকুৱা কথা নহয় এতিয়া চব জীৱকে যদি আমি মৰম কৰিব জানো চব জীৱৰ লগত যদি আমি আদান প্ৰদান কৰিব জানো চব জীৱক যদি আমি এই এটা আন্তৰিকতা দিব জানো তেতিয়াই সেইটোৱেই ধৰ্ম বুলি আমি মানে মনতে ভাবোঁ তাতকৈ আৰু বেলেগ ধৰ্ম বুলি কি আছে মই মানে মোৰ ফালৰপৰা মই ক'ব বিচৰা নাই গতিকে ভাৰতবৰ্ষত ধৰ্ম বুলি ক'লে সেইটোৱে আমি বুজো যদি যিহেতুকে ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ দেশ এতিয়া মানুহে চব জীৱকেই মৰম কৰাটোৱেই হৈছে শ্ৰেষ্ঠ ধৰ্ম ইয়াতকৈ আৰু বেলেগ আৰু নাই মই এজন ভাৰতৰ নাগৰিক হিচাপে ভাৰতবৰ্ষৰ নগৰিক হিচাপে মই সেইখিনিকে ক'ব বিচাৰিছোঁ গতিকে অকল মানুহকেই যে মৰম কৰিব লাগিব মানুহকেই যে স্নেহ চেনেহ কৰিব লাগিব সেইটো কথা নহয় প্ৰকৃতিৰ সৃষ্টি জীৱ জন্তু গছ গছনি আদিকে চব চবক যেতিয়া মৰম কৰিব জানিম চবকেই যেতিয়া আমি মৰম কৰিব পাৰিম আন্তৰিকতা দিব পাৰিম তেতিয়াই আমি নিজকে কৃতকাৰ্যতা হোৱা বুলি আমি ভাবিব পাৰিম গতিকে এইখিনিয়েই ক'লোঁ ইয়াতকৈ আৰু বৰ বিশেষ আমি ধৰ্মৰ বিষয়ে নাজানো গতিকে এইখিনিয়েই মই কৈ সামৰণি মাৰিছোঁ